হেল্ল' হেল্ল'

অ মোৰ মোৰ মানে কাপোৰ কেইযোৰমান ল'বলগীয়া আছিলে

কাপোৰৰ

অ হয় হয় এনেই কি চিলোৱা কৰোৱা সব তাতে হ'বনে আপোনালোকৰ দোকানতে হ'ব ন' কেইটা টাইমটো কিমান মানৰ পৰা খোলা থাকে দোকান হয় হয় মানে ৰাতিপুৱা দহটাৰ পিছত গ'লে হ'ল আৰু ন' পাম হয় হয় হয় বিয়াৰ কাৰণে হয় বিয়াৰ কাৰণেই লাগিছিলে বাৰু কেইযোৰমান বেছিকৈয়ে ল'লোঁ হয় অ দাম দৰ অলপমান কমাই কৰি ল'ব আৰু

হয় হয় তেও লাগিছিলে মুগাৰ হয় মুগাৰো লাগিছিলে আৰু আপোনাৰ কেঁচা পাটৰ যদি হয় তেতিয়াহ'লে সেয়াও হয় হেল্ল' অ কওকচোন কালাৰটোতো গৈ পেলাই বাৰু হেৰি কৰিম কোনটো বা ভাল লাগে ন'

হয় হ'ব দিয়ক ন' মই অ হ'ব দিয়ক অ